হেল্ল' মাইহাং ৰেষ্টুৰেণ্ট হয়নে বাৰু হয় মই মানে টাউনৰ পৰাই কৈছিলোঁ এই মানে আপোনালোকৰ তাত ফ্ৰাইড ৰাইচ হ'ব নেকি অঁ মোক মানে দুই প্লেট লাগিছিলে অ' দাদা এটা কথা আকৌ জ্বলা একদম কমকৈ দিব দেই